গৰু হেৰি বয়স হ'লে বিকি দিওঁ আৰু পোৱালি হ'লেও মাহী পোৱালি মাইকী হ'লেও এই পোৱালি দিয়ে বেছিকৈ যদি বুঢ়ী হয় বিকি দিওঁ আমি পোৱালি হ'লে ৰাখি যাওঁ এই বছৰেকত কেইটা দিয়ে আৰু দহ বছৰত দহটা দিলেও আমি মাকজনী বুঢ়ী হ'বই আমিতো আৰু প্ৰতিপাল কৰিব নোৱাৰোঁ প্ৰতিপাল কৰিবলৈ ঢেৰ জেগা লাগে আৰু হালোৱা গৰু হ'লেও ৰাখিব নোৱাৰোঁ নহয় আমি গৰুৱে হাল বাই বাই বুঢ়া হ'লে মানে আমি কোন ক'ত চৰামগৈনো আমি জেগা নাই নহয় সেইকাৰণে আমি বিকি দিওঁ গৰীয়াক দি দিওঁ গৰীয়াই খাই বিকে যি কৰে কৰে আৰু আমি গাখীৰতী গাই হ'লেও গাখীৰ খোৱালৈকে খাই থাকোঁ আৰু যেতিয়া বোলে বয়স হৈছে বিকি দিওঁ আমি আমি নোৱাৰোঁ নহয় ইমান তাক প্ৰতিপাল কৰিব ঘৰখনত মানুহ নাই আছে মাইকী মতামানুহেও কৰে কৰে যদিও আকৌ ইমানখিনি নোৱাৰেগৈ আৰু বয়স হৈছে মানুহো বয়স হৈছে আৰু মোৰো বয়স হৈছে এতিয়া নোৱাৰোঁ ইমানখিনি আপডাল কৰিব সেইখিনি বয়স হওঁতে আমি বিকি দিওঁ দমৰা গৰু নাথাকে থাকে যদিও আৰু সেইবোৰ আছে আৰু সিহঁতক আকৌ চববোৰ এদায় কৰিব নোৱাৰোঁ নহয় বেচি কিনি বেচি কিনি যদি শেষ কৰি যাওঁ কি হ'ব সিহঁতক অকণমান আমি গৰু ছাগলী হ'লেও সেইখিনি প্ৰতিপাল কৰিবই লাগিব থকালৈকে বুঢ়া হ'লে আৰু বিকি দিওঁ আকৌ দেই আমি ৰাখিব নোৱাৰোঁ মাইকী গৰু হ'লে ৰাখোঁ এতিয়াও আছে চাৰি পাঁচজনী গৰু হালোৱা গৰু আছে তিনিহালমান তিনিহাল আকৌ এতিয়া ছটা নহয় জানো ছটা এতিয়া পহিলা লোৱাহাল বুঢ়াই হ'ল বিকি বিকি নিদিলে আমি নোৱাৰোঁ নহয় ৰাখিব ইমানকৈ সেইকাৰণে দি দিছোঁ আৰু দিয়াৰ কাৰণে যে মানুহে অসন্তোষ নেভাবিব আৰু বুঢ়ী হ'লেও আমি বিকিব লাগিব গৰু ম'হ সকলোখিনি আমি বিকিমেই আৰু বান্ধিবলৈ জেগা নাই ক'ৰবাত যদি জেগা আছে সেই তাতো আজিকালি শাকৰ খেতি কৰিছে ধানৰ খেতি কৰিছে সেইবোৰ কৰোঁতেও একোণ জেগা লাগে ন আৰু আমাৰ গৰু ছাগলী বান্ধিম ক'ত মই আগেই কৈ গ'লো গোটেই বানপানী তাৰপিছত আৰু এনেকৈ এনেকৈ বান্ধি ফুৰোঁ ছাগলী হ'লেও গৰু হ'লেও লোকৰ পদূলিয়ে পদূলিয়ে বিকিব লাগে জেগাই নাইকিয়া হৈছে ক'ৰবাত যদি বান্ধোঁগৈ আকৌ সেইয়াতো ক'ব মানুহে ইয়াত নেবান্ধিবা তোমালোকৰ গৰু নানিবা ইয়ালৈ বুঢ়ী হৈছে হয় বাৰু বুঢ়ী গৰুক কেনেকোৱা ঘাঁহ দিয়ে আকৌ হগাও ধৰিব লাগিব আৰু কিছুমান ঘৰত পেলাই থৈ আহিব লাগিব ইমানেই আমি প্ৰতিপাল কৰোঁ ক'ৰবাত যদি ঘাঁহ কমি যায় ক'ৰবাত জাপানীলতা কলপাত সেইবোৰ কাটি দিয়ে থওঁ একোচা আৰু গওকেইটা ইমান আমি আপডাল কৰিছোঁ আপডাল কৰাত ব্ৰেইনে মানেহে ইমানখিনি উঠিছে ছাগলী ছাগলীও আছে দহটা বাৰটামান সিহঁতকো আমি আপডাল কৰি আছোঁ নিমপাত কলপাত সেইটোকে কাটি কাটি খুৱাই আছোঁ গৰু ম'হত আমি বহুত কষ্ট কৰিছোঁ আৰু কিমান কষ্ট কৰিম আৰু ক'ৰবাত যদি হাঁহ কুকুৰা সেইবোৰ বহুতক কৈয়ে গ'লোঁ ধন্যবাদ ছাগলী ছাগলীবোৰ বহুত ভাল লতা এখিনি কাটি দিলেও হয় গৰু কাৰণে অলমান কষ্ট হয় আৰু বুঢ়া বুঢ়ী গৰুবোৰ বৰ কষ্ট নহয় ডেকাবোৰে কি ডেকা ল'ৰাবোৰে নেচাই নহয় গৰু ম'হ সেইবোৰ বুঢ়া বুঢ়ী মানুহে চায় গৰুও বুঢ়া বুঢ়ী হৈছে মানুহো বুঢ়া বুঢ়ী হৈছে চাইছে আৰু আৰু কিমান চাব